মই পোহনীয়া জন্তু সকলোবিলাকেই ভাল পাওঁ তাৰ ভিতৰত কুকুৰ মেকুৰী যদিও আজিকালি মানুহে পোহে সেই জীৱ জন্তুবোৰ ভাল পাওঁ কিন্তু ঘৰত পোহিবৰ কাৰণে মই নিবিচাৰোঁ কাৰণ যিমান হ'লেও জন্তু সদায় জন্তুৱেই জন্তুৰ দেহত থকা বীজাণুটো অলপ বেলেগ ধৰণৰেই হয় মই কেতিয়াবা জন্তু দেখিলে কিছুমান বেমাৰ আজাৰ আহে সেইবিলাক সেইটো আমি নহয় বা নহয় যিমান বেজি দিলেও নহ'ব পাৰে বুলি আমি ভাবিব নোৱাৰোঁ আৰু সেইবোৰ কুকুৰ বা মেকুৰীয়ে যদিহে আচোঁৰে বা কামোৰে হয় বিভিন্ন ধৰণে আমি ডক্তৰৰ ওচৰত যাব লাগে বেজী চেজী ল'ব লাগে সেইবাবেই মই পোহনীয়া জন্তুৰ ভিতৰত কুকুৰ মেকুৰীক ঘৰত ভিতৰত থকাটো মই নিবিচাৰোঁ সেইবোৰে মোক ক্ষতি কৰক বুলিহে ভাবোঁ কিন্তু মই পোহনীয়া জন্তুৰ ভিতৰত গৰু ছাগলী বেছি ভাল পাওঁ কাৰণ গৰু বা ছাগলীৰ ক্ষেত্ৰত কোনো ধৰণৰ মোৰ মানে য'ত নাথাকে আৰু য'ত য'ত নাই ৰাতিপুৱা গোহালিৰ পৰা গৰুকেইটা এৰাল দিব লাগে প্ৰথম ছাগলীকেইটাকো লৈ গ'লে হ'ল পথাৰত সিহঁতে ঘাঁহ চাহ খাই থাকিব আৰু সময়ৰ লগে লগে সিহঁতে সন্ধিয়াৰ আগে আগে ঘৰলৈ নিজে নিজে উভতি আহিব গোহালিত নিজেই প্ৰৱেশ কৰে সোমাই যায় সেইকাৰণে মই গৰু আৰু ছাগলী ভাল পাওঁ কিন্তু গাহৰি ভাল পাওঁ যদিও ঘৰৰ যিটো চৌহদৰ ভিতৰত গাহৰি থকাটো মই নিবিচাৰোঁ গাহৰি থকা ঠাইবোৰ খুব লেতেৰা হয় আৰু বহুত বেয়া গোন্ধায় সেইবাবে মই গাহৰিটো ভাল পাওঁ কিন্তু পথাৰত ফাৰ্ম হিচাপে যদি থাকে মানুহে থকা ঠাইৰ পৰা যদি অলপ আঁতৰত গাহৰিবোৰ ৰখা হয় তেতিয়াহে সেইবোৰ ভাল পাওঁ গাহৰিটো যদি ঘৰত পোহা হয় তাৰ তাক যদি আমি গাহৰিবোৰক যদি আমি খাদ্যবোৰ আমি ঘৰতে যোগান ধৰিব পাৰোঁ সিহঁতৰ পৰা গাহৰিৰ পৰা গাহৰিয়ে বহুত যিহেতু পোৱালি দিয়ে সেই বাবে আমাৰ লাভ আমি বেছি হওঁ সেই বাবে মই গাহৰি ভাল পাওঁ লাভৱান হোৱাৰ ক্ষেত্ৰত গাহৰিৰ পৰা বহুত সুবিধা আহে তাৰ ভিতৰত এতিয়া গৰুৰ ক্ষেত্ৰত যদি কওঁ গৰুৰ পৰা গাখীৰটো যদি গায় গৰু থাকে গাখীৰ আজিকালিতো বলদ গৰুৰ সংখ্যা কমি গৈছে কিন্তু গাই গৰু প্ৰায় ঘৰৰ মানুহৰে আছে আমাৰো আছে গাই গৰুৱে গাখীৰ দিয়ে গাখীৰখিনি আমাৰ দেহৰ কাৰণে উপকাৰী আৰু যদি গাই গৰু আজিকালি চাৰি পাঁচজনীমান যদি পুহিব পাৰি তেতিয়াহ'লে গাখীৰ বিক্ৰী কৰিও আমি ভালদৰে চলিব পাৰোঁ আজিকালি লিটাৰেই যিহেতু ষাঠি সত্তৰ টকা হৈ গৈছে যদিহে পাঁচ ছয়জনী গায়ে যদি গাখীৰ দিয়ে তেতিয়াহ'লে আমিতো মাহত ছয় সাত হাজাৰ টকা হয়তো উপাৰ্জন কৰিব পৰা যায় আৰু ছাগলীও যিহেতু ছাগলীৰ মাংস আজিকালি দাম বাঢ়িছে ছাগলী যদি পুহিব পৰা যায় ছাগলী যদি আমি পুহি বিক্ৰী কৰিব পাৰোঁ খাচী হওঁক বা পঠা হওঁক তাকো মানে পৰিয়ালটো ধুনীয়াকে পোহপাল যাই থাকিব পাৰে সেইকাৰণে মই পোহনীয়া জন্তুবোৰ ভাল পাওঁ আগতে ম'হৰ সংখ্যাও আছিল পোহনীয়া জন্তুৰ ভিতৰত কিন্তু ম'হ সকলোৰে বাবে সহজ নহয় ম'হ চলোৱাটো আৰু ম'হৰ গাখীৰো উপকাৰী আৰু ম'হৰ গাখীৰৰ সোৱাদো বহুত ভাল ম'হটো মই ভাল পাওঁ